মোৰ দৌৰাত কোনো চখ নাই দৌৰা মোৰ সপোন আছে সপোনৰ কাৰণে দৌৰি আছোঁ এতিয়া বৰ্তমানলৈকে দৌৰিও আছোঁ মোৰ হবি হৈছে ডিফেন্সত যোৱা সেইকাৰণে সৰুৰপৰা মই দৌৰি আছোঁ এতিয়া নানা ধৰণৰ দৌৰি দৌৰি মেডেলো পাইছোঁ আৰু ঘৰৰো পৰিস্থিতি ইমান এটাও ভাল নহয় মা দেউতা এতিয়া বহু বয়সিয়াল হৈ আহিছে তাৰ তেওঁলোকৰ দায়িত্বও এতিয়া গ্ৰহণ কৰিব লাগিব তাৰ বাবে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈতো কিবা এটা কৰিব লাগিব সেইকাৰণে নিজৰ সপোনৰ কাৰণে এতিয়া দৌৰিও আছোঁ নানা ধৰণৰ খেলতো অংশগ্ৰহণ কৰোঁগৈ দৌৰত আৰু এটা সপোন আছে যাতে ষ্টেট লেভেলত মেডেল লগোৱা এখাপ এখাপকৈ ওপৰলৈ উঠি যোৱা এটা সপোন আছে দৌৰত সেই সপোনো পূৰ কৰিবগৈ লাগিব লাহে লাহে কোনো ধৰণৰ মই শক্তি শাৰীৰিক শক্তি মানে কি শাৰীৰিক শক্তি হৈছে এটা এটা নেচাৰেল যিবোৰ খাদ্য খাওঁ সেই তাৰপৰাই শক্তি পাওঁ একো আমি প্ৰটিন ব্যৱহাৰ নাই কৰা এতিয়ালৈ বৰ্তমানলৈকে একো চাইণ্টিফিক একো দ্ৰব্য গ্ৰহণ কৰা নাই এতিয়ালৈকে যিবোৰ নেচাৰেল ফল মূল শাক পাচলি খাওঁ সেইবোৰ পাই শক্তি পাই আছোঁ দৌৰাৰ এটা সপোনো আছে যাতে আগবাঢ়ি যাওঁ তাৰ কাৰণে দৌৰি থাকোঁ তাৰবাবে প্ৰস্তুতি কৰি আছোঁ এতিয়া নিজৰ সপোন পূৰ কৰিবলৈ